হয় মই তাঁত বওঁ আজৰি সময়ত তাঁত বওঁ চিলাইও চিলাই কামো কৰোঁ তাৰোপৰি তাঁত বোলে অলপ শৰীৰ আজৰি সময়খিনি তাঁত বওঁ আৰু তাঁত বোৱাৰ সময়ত আমি ব্যায়ামৰ নিচিনাই হয় তাৰোপৰি বেছিকৈ তাঁত বোৱাও নহয় যিখিনি বওঁ শৰীৰটো ভালে ৰখাৰ কাৰণে বওঁ আৰু ব্যায়ামৰ নিচিনা হয় ৰাস্তাত খোজ কঢ়াত কৰি তাঁত বৈ তাঁত বোলে অলপ শৰীৰটো চলাচল হৈ থাকে তাৰোপৰি যিখিনি কষ্ট হয় তাৰোপৰি খোৱা লোৱাৰ প্ৰতি অলপ যত্ন দিব লাগে যত্ন ল'ব লাগে চিলাই কাম কৰিলেও তেনেকুৱাকৈ ভৰিখনৰ অলপ ব্যায়ামৰ নিচিনা হয় তাৰে নিজৰো অলপ পইচা ইনকাম হয় তাৰোপৰি এনেই বহি থাকিলে গা মন ভাল নালাগে গাবিলাক অলপ গা মন ভাল নালাগে তাৰোপৰি এলেহুৱা চব এলেহুৱা নিচিনা হৈ যায় গতিকে কাম কৰি থাকিলে তাঁত বোলে বা চিলাই কাম কৰিলে এইবিলাক কৰিলে এই গা মন ভালে থাকে শৰীৰটো অলপ পাতল পাতল হৈ থাকে তাৰোপৰি খোৱা লোৱাখিনিও যত্ন ল'ব লাগে এইবিলাক কৰিলে নিজৰে ইনকাম হয় তাৰোপৰি আনকো আনকো শিকাব পাৰি নিজেও শিকা হয় সি নিজে শিকি পেলাই আনক শিকোৱা আৰু সেই আৰু কেইজনমানে জনা হয় শিকাই পেলাই অলপ মানে পইচা ইনকাম কৰিব পাৰি শৰীৰটো ভালেই থাকে চিলাই শাল তাঁত বোলে নিজৰ কাপোৰখিনি বোৱা বাহিৰেও আনৰো দুই চাৰিখন বুব পাৰি ঘৰৰ কামখিনি কৰি যিখিনি ক আজৰি সময় পোৱা যায় সেইখিনি সময়ে মই তাঁত বৈয়ে তাঁত বওঁ ত তাঁত বওঁ আৰু আৰু তাঁত ব তাঁত নাথাকিলে আৰু মেচিন চিলাই কাম কৰোঁ ঊল গুঠা চিলাই কৰা এইবিলাক কাম কৰোঁ যিকোনো তাঁতত যিকোনো কাপোৰে বোৱা হয় গামোচাৰ পৰা আদি কৰি কিনি তাৰোপৰি খোৱা লোৱাখিনি সদায় যত্ন কৰি আছোঁ যত্ন কৰি আৰু ঘৰখনৰো চম্ভালি থাকিব লাগে নিজৰ ঘৰখনৰো চম্ভালি আছোঁ কামখিনি কৰি বেলেগক শিকাই শিকায়ো কেইকজনমানেও এইবিলাক কাম কৰি মোৰ হেৰিতে কেইজনমানে কাম কৰি অলপ উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আছে যিকোনো চিলাইত যিকোনো চিলাই কৰিব পাৰোঁ ঊল গোঁঠা চুৱেটাৰ গোঁঠা বা অন্যান্য যিকোনো ব্লাউজ আদি কৰি চবে গুঠিব পাৰোঁ চিলাইও যিকোনো চিলাই কৰা হয় যিকোনো সহ এইবিলাক কৰাৰ উপৰিও শৰীৰটো ভালে ৰাখিবলৈ সদায় খোৱা লোৱাৰ প্ৰতি যত্ন ৰাখিব লাগিব যত্ন খোৱা লোৱা সময়মতে খোৱা লোৱা কৰিব লাগিব সময়মতে শুব লাগিব টোপনিৰ খতি বেছি টোপনিৰ ক্ষতি কৰিব নালাগে যাতে শৰীৰটো ভালে থাকে

তাৰোপৰি বিয়া তা তাঁত বোলে তাঁত বোলে গোটেই শৰীৰটোৰ ব্যায়ামৰ নিচিনা কাম কৰে ভৰি ভৰিৰ বিষ চিষ নোহোৱা হয় আবেলি বা ৰাতিপুৱা খোজ কঢ়াতকৈ আমি খোজ কঢ়াৰ সময় নহয় কাৰণে আমি তাঁত বৈ পেলাই আমি শৰীৰটো সুস্থ কৰি ৰাখি আছোঁ শৰীৰত সুস্থ কৰি ৰাখিছোঁ তু সুস্থ কৰি ৰাখি সদায় যেনে সদায় ঘৰখনো চম্ভালি আছোঁ তাৰোপৰি ঘৰখনো চম্ভালি আছোঁ আৰু ঘ ঘৰখনো চম্ভালি ঘৰখনো চম্ভালি আছোঁ আৰু এই তাঁত বোৱা চিলাই কৰা ঊল গুঠা আদি সকলো কামে কৰি আছোঁ সময়ে সময়ে কৰি আছোঁ

তাঁত বোলে তা তাঁত তাঁত তাঁত বোৱাৰ সকলো কাম অকলেই কৰোঁ অকলে কৰোঁ সূতা তাঁত এখন লগালেও বহুত কষ্ট হয় আৰম্ভণিৰ পৰা শেষলৈকে সকলো কাম সকলোৱে কৰি আছোঁ তাৰোপৰি দিনৰ ভিতৰতে যিখিনি সময় পোৱা হয় সেইখিনি সময়ত মই তাঁত বওঁ তাৰোপৰি ঘৰৰ সকলো কাম কৰিব লাগে তাঁত বৈ উঠি আৰু সন্ধিয়াৰ সময়ত আজৰি সময়ত অকণমান চিলাই কৰা বা চিলাই কৰা বা ঊল গোঁঠা কাম কৰোঁ তাৰ মাজতে শৰীৰটোক অকণমান ৰেষ্ট দিব লাগিব ৰেষ্ট দি শৰীৰটো সুস্থ হৈ থাকিলেহে আমি তাঁত বুব পাৰিম আমি তাঁত বোৱা বা চিলাই কৰা বা গোঁঠা কামবিলাক কৰিব পাৰিম শৰীৰ অসুস্থ হ'লেতো এইবিলাক কাম কৰিব নোৱাৰিম এতিয়া আমি বয়স হৈ আহি বয়সৰ লগে লগে মানুহৰ কিছুমান বিভিন্ন ধৰণৰ বেমাৰে বেমাৰ আহি পৰে সেইকাৰণে আমি শৰীৰটো সুস্থ ৰাখিবলৈ এইবিলাক কাম অহৰহ কৰি আছোঁ সেয়েহে এইবিলাক কাম কৰি কৰি ভাল পাওঁ তাৰোপৰি চিলাই গোটা বা ঊল তাঁত বোৱা কাম কৰি ভাল পাওঁ কাম কৰি ভাল পাওঁ সেয়েহে যিমান সময় নহ'লেও তাৰ মাজেদি হ'লেও এইবিলাক কাম কৰি আছোঁ সদায় ৰেষ্ট নোহোৱাকৈ সদায়ে কৰোঁ তাতো সময়ে সময়হে ৰেষ্ট শৰীৰটোক অলপমান সময় ৰেষ্ট দিওঁ আৰু খোৱা লোৱাৰ প্ৰতিও যত্ন ৰাখি আছোঁ যত্ন ৰাখি আছোঁ

তাত বোলে কিছুমান বেমাৰ অলপ নিৰ্মূল হয় যেনেকৈ গাৰ বিষ প্ৰথমতে হয়তো গাৰ বিষ হ'ব পাৰে পিছত কিন্তু গাৰ বিষো নোহোৱা হয় হাত ভৰি চলাচল হাত ভৰি চলাচল কৰি থাকিলে সকলো বেমাৰৰ পৰা কিছুমান বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি